অঁ বিনীতা বা কি কৰি আছা অঁ ভাত পানী খালা

অঁ অঁ ওলাবা নহ'লে আবেলি যাম দুইজনী অঁ অ'ফাৰো দি আছে এতিয়া বিশালত

তাৰপা তাৰপৰা আকৌ কাপোৰ চাপোৰো দিছে এনেকুৱা এটা কাপোৰ কিনিলে আকৌ এটা কাপোৰ দিছে তেনেকৈ অঁ ওলাবা নহ'লে আবেলি যাম হয় হয় ঠিক আছে হ'ব অ অ ঠিক আছে হ'ব দিয়া তেনেহ'লে দেই অ ওলাবা দুইজনী যামগৈ অ